নমস্কাৰ অ'লাৰ কাৰ্যালয় হয়নে অঁ হয় মই আপোনাৰ তিনি ঘন্টামানৰ আগত অ'লাৰ এখন কেব বুকিং কৰিছিলোঁ যাত্ৰা এটাৰ কাৰণে ত' তাৰ সেই যাত্ৰাটোৰ কাৰণে মই অলৰেডি পইচাও আগতীয়াকৈ দি দিছিলোঁ পইচা আছিল আপোনাৰ দুশ পঞ্চাশ টকা হয় ত' সেই যাত্ৰাটো মই দুৰ্ভাগ্যবশতঃ কৰিব নোৱাৰিলো কাৰণ ঘপহকৈ বেলেগ এটা কাম ওলা ওলোৱাত আৰু একেবাৰে এৰিব নোৱাৰা কাম ওলোৱাৰ কাৰণে মই সেই বেলেগ কামটো কৰিবলগীয়া হ'ল ত' সেই কামটো কৰিবলগীয়া হোৱাৰ কাৰণে মই যাত্ৰাটো আপোনাৰ অ'লাৰ যোনটো যাত্ৰা আছিলে সেইটো মই কৰিব নোৱাৰিলোঁ ত' তাৰ কাৰণে মই যাত্ৰাটো কেনচেল কৰিবলগীয়া হ'ল বাতিল কৰিবলগীয়া হ'ল ত' সেই বাতিল কৰিবলগীয়া হোৱা কাৰণে মই যিমান ধনৰাশি আদায় কৰিছিলোঁ সেই ধনৰাশিটো মই অ'লাৰ ৱালেটত পুনৰ ঘূৰাই দিবলৈ অনুৰোধ জনালোঁ যিমান সোনকালে পাৰে সিমান সোনকালে ৰিফাণ্ড কৰিলে মই ভাল পাম ধন্যবাদ